নমস্কাৰ মই পল্লৱী শৰ্মাই কৈছোঁ আপোনালোকৰ তাত যে মই দহটা ৰসগোল্লা দিছিলোঁ অৰ্ডাৰটো দিছিলোঁ কেতিয়া আহি পাব বাৰু মানে মোৰ ভাইটিৰ জন্মদিন আছিলে যে সেই উপলক্ষে লাগিছিলে এতিয়া ইমান সময় হ'ল মই অথনিতে অৰ্ডাৰটো দিলোঁ কিন্তু আপোনালোকৰ অৰ্ডাৰটো আহি পোৱা নাই অনুগ্ৰহ কৰি মোক কিমান সময়ৰ ভিতৰত আহি পাব জনাব লাগিছিলে যিহেতু আলহীও আহিছে জন্মদিনৰ বাবে সেইহে মই আপোনালোকৰ অৰ্ডাৰটো দিছিলোঁ মুঠে ইমান সময় কৰিছে মই তাকে ভাবি চিন্তিত হৈছোঁ কিয় বাৰু ইমান দেৰি হৈছে অৰ্ডাৰটো অহা কেতিয়া পাবহি আপোনালোককতো মই কৈছিলোঁ মোক অতি সোনকালে লাগিব অৰ্ডাৰটো আৰু আপোনালোকে দিয়াহি নাই কিয় এতিয়া মানুহতো আহি ৰখি আছে মই এতিয়া কি ক'ত দিম আপোনালোকক কিবা এটা মই বিশ্বাসত আপোনালোকৰ তাত অৰ্ডাৰটো দিছোঁ আৰু ইমান সময় আহি পোৱা নাই কিয় কেতিয়া আহি পাব বাৰু মোৰ অৰ্ডাৰটো অনুগ্ৰহ কৰি মোক জনাবচোন